অঁ অঁ মই মানে হেৰি এ এম চিত দেখুৱাবলে বিচাৰিছোঁ হেৰি ডক্টৰ কোন কোনজন ডক্টৰ মানে কেইটা বজাত বহে বাৰু মই মানে বিষৰ দেখাবলে বিচাৰিছিলোঁ অঁ হয় নেকি আপুনি এড্ৰেছ অঁ এড্ৰেছটো লৈ ল'ম নহ'লে অঁ অঁ লাহোৱাল পাটৰগাঁও অঁ দীপালীম দুৱৰা হয় হয় হয় অঁ অঁ বয়সটো লিখিলে ফৰ্টি ফাইভ পঞ্চলিছ বছৰ পঞ্চলিছ বছৰ হয় হয় আৰু তেখেতে আৰু ক'ৰবা বেলেগতে হয় অঁ ক'ত বহে বাৰু ক'ব পাৰিব নেকি বেলেগো পাম নেকি বিষৰ মানে ডক্টৰ

অঁ এনেই ফীজ পাতি কিমান লয় বাৰু ফিজ পাঁচশ টকা ন হয় হয় আৰু মানে এনেই ভিৰ হয় নেকি বহুত হয় আপুনি পাৰিলে মানে মোৰ নামটো মানে কি লিখি কেনে ক'ব কিমান দেৰিত আহে তাৰ মানে দহ মিনিট আগেয়ে জনাই দিব নেকি অঁ মোৰ ফোন নাম্বাৰটো হেৰি লিখি লওক নহ'লে হয় অঁ অঁ নাইন ছিক্স ছেভেন এইট ছেভেন ছিক্স এইট ফাইভ টু জিৰ' অঁ হয় হয় হয় লাহোৱাল পত্ৰগাঁও বুলি লিখিব দেই অঁ অঁ হ'ব মই ৰাখোঁ তেনেহ'লে হ'ব হয় হয় ঠিক আছে থেংক ইউ